হয় অসমত বহুতো মানসিক স্বাস্থ্যৰ সম্পদ উপলব্ধ আছে আজিকালিৰ যুগত মানুহৰ বাবে সেই সেৱা উপভোগ কৰিবলৈ বৰ বেছি কঠিন নহয় আপুনি অসমত ধৰক যেনে এল জি বি ৰিজিঅনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ যোনখন তেজপুৰত আছে তাৰপৰা নিৰ্মল ৰিহেবিলেশ্যন ফেচিলিটি আচাম ৰিহেবিলেশ্যন চেণ্টাৰ ফ'ৰ ইস্পিচিয়েল চিলড্ৰেন এইধৰণৰ বহুতো বেলেগ বেলেগ ধৰণৰ মানসিক স্বাস্থ্যসেৱা আগবঢ়োৱা হস্পিটেল আমাৰ অসমত মজুদ আছে য'ত আপোনালোকে নিজে খুব সহজতে এপইণ্টমেণ্ট ল'ব পাৰিব আজিকালি আপোলোকে ঘৰতে বহি আপোনাৰ মোবাইল ফোনটোৰ সহায়তে তেওঁলোকৰ লগত যোগাযোগ কৰি খুব সহজতে এপইণ্টমেণ্ট বুক কৰিব পাৰে আৰু নিজৰ সুবিধামতে তেওঁলোকৰ লগত তেওঁলোকৰ লগত আপোনালোকে চিকিৎসা তেওঁলোকৰপৰা আপোনালোকে চিকিৎসা ল'ব পাৰে আৰু আগতে আৰু আগতে বহুত কষ্ট হৈছিল গুৱাহাটী আপোনাৰ তেজপুৰলৈ যাবলৈ কিন্তু আজিকালি যিহেতু যাতায়তৰ বহুত সুবিধা হৈ গ'ল গতিকে আপোনালোকে সেইফালে যাবলৈ আজিকালি কোনো চিন্তা কৰিব নেলাগে আৰু তাত আপোনালোকে সকলো ধৰণৰ ভাল পৰামৰ্শ পাব আৰু বহুত ভাল ভাল ডক্টৰ আছে তাত আৰু আপোনালোক কোনো চিন্তা কৰিব নেলাগে বাকী আপোনালোকে ধুনীয়াকৈ তাত থাকি খাই ধুনীয়াকৈ নিজৰ স্বাস্থ্যৰ ট্ৰিটমেণ্ট কৰিব পাৰে আৰু মানসিক স্বাস্থ্যসেৱাতো সকলো বহুত আৰু বহুত বেলেগ বেলেগ বহুত জেগাত আগবঢ়োৱা হয় কিন্তু এই কিছুমান কিছুমান জেগা আছে য'ত বহুত ভাল এই মানসিক সেৱা স্বাস্থ্যসেৱা য'ত আপোনালোকে নিৰ্ভৰযোগ্য ট্ৰিটমেণ্ট পাব পাৰে